দহ ডিচেম্বৰ দুহেজাৰ সাত ছয় ছেপ্টেম্বৰ দুহেজাৰ তেৰ ওঠৰ ডি নৱেম্বৰ দুহেজাৰ ন পোন্ধৰ ডিচেম্বৰ দুহেজাৰ ছয় পাঁচ আগষ্ট দুহেজাৰ পাঁচ